অঁ হয় কওকচোন অঁ হয় হয় ভালে ভালে আপোনাৰ অঁ অঁ কওকচোন আছো আছো

অঁ অঁ অঁ

সেইটো কথাটো ময়ো নভবা নহয় কথাটো ময়ো নভবা নহয় আপুনি ঠিকে ভাবিছে বাৰু এতিয়া চৰকাৰৰ লগতে আমিও আৰু শিক্ষকসকলেও কথাটো ভাবিছোঁ চৰকাৰেও এতিয়া কৰিছে কম্পিউটাৰ লেপটপ দিছে স্কুলত সকলোবোৰ দিছেই তদুপৰিও তাতকৈ অলপ ওপৰত যাব পাৰি বাৰু সেই কথাটো ভাবিব পাৰি কিন্তু সৰ্বশিক্ষাসমূহৰ আচনিসমূহৰ এইবিলাক কৰিছে তাকে পিছ পৰি গৈছে হয় হয় অঁ হয় বাৰু এইবোৰ পিছ পৰি গৈছে তেওঁলোক

চব ঠিকে আছে কিন্তু কিছুমান অকণমান পিছ পৰি আছে কিছুমান অকণমান বুজাশক্তিত অকণমান দেৰি হয় তেওঁলোককো আমি চোৱা চিতা কৰি আছো শিক্ষা ক্ষেত্ৰত অকণমান আগ আৰু পিছ হয়েই তেওঁলোকৰ

সেইটো হয় বাৰু হয় হয় এতিয়া আমিনো আমি জোৰ কৰোৱেই এতিয়া ঘৰত অভিভাৱকসকলেও জোৰ অকণ কৰিবও লাগিব তেতিয়াহে নিজৰ সন্তানটো বা ছাত্ৰটো ছাত্ৰজন ছাত্ৰীজন ভাল হ'ব বা ভাল পথত যাব আগবাঢ়ি যাব এতিয়া আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰতে আপুনি যদি ঘৰত শাসন নকৰে বা পঢ়া শুনা ক্ষেত্ৰত নোচোৱাই বা টিউচন ইত্যাদিবোৰ নিদিয়ে আমি ইস্কুলত পঢ়াকণ সময় তেওঁলোকক যত্ন কৰিলে তেতিয়াতো নহ'ব ন সেইবো সেইবোৰ ক্ষেত্ৰত আপোনালোকেও অকণমান অকণমান আগবঢ়া বা আগত যোৱা হ'ব পাৰিব ফাছ ক্লাছ বা কিছুমান ছাত্ৰ ছাত্ৰী বা মাক বাপেকৰ সন্তান তেনে ক্ষেত্ৰত অলপ পিছ পৰা কিছুমান কাণ মন দিয়াত মানে অৱহেলাও কৰে তেওঁলোক ক্ষেত্ৰত শিক্ষাতো অকণমান আৰু আধৰুৱা হৈ যাবই বা পিছপৰি যাবই তেওঁলোকৰ ক্ষেত্ৰত এতিয়া আপোনাৰ ছোৱালী পঢ়ি পঢ়ি আছে হয় হয় ভালকৈ পঢ়া ঠিক আছে ঠিক আছে